অ ও অ মই ঘৰতে আছোঁ অ কোৱাচোন অ অ অ অ অ হৈছে হৈছে যথেষ্ট হৈছে ওম ওম অ অ পৰীক্ষা পালেহি অ তাকে আকৌ বৰ দিগদাৰ হৈছে এই পঢ়া শুনাৰ কাৰণে ওম

লিখিতভাৱে এখন কিবা তেওঁলোকক দিব লাগিব তাৰমানে তেওঁলোকৰো যাতে একো হেৰি নহয় অলপ তেওঁলোকৰো পূজাভাগ হওক আমাৰো একো অপকাৰ অশান্তি নহওক মানে অ তেনেকুৱাকৈ হেৰি এখন কৰিপেনে আমি তেওঁলোকক গৈ দিবগৈ লাগিব জনাব লাগিব যে আমাৰ অ ল'ৰা ছোৱালীৰ পৰীক্ষা হৈছেহি অলপ যাতে তেওঁলোকে শান্তিপূৰ্ণভাৱে ওম কামটো কৰে আৰু অ অ ভালে হ'ব দিয়া অ অ অ অ অ অ হয় হয়

ওম ওম সেইটোৱে সেইটোৱে দিগদাৰ হয়তোন আকৌ বহুত দিগদাৰ হৈছে

অ আমি প্ৰথমে অ কৈ লওঁগৈ অ অ নেমানিলে মানে অলপ আ অ আ অ বেলেগ ব্যৱস্থা এটা ল'ব লাগিব আৰু ঠিক আছে হ'ব অহ অহ